মানুহে প্ৰথম ড্ৰয়িং শিকিবলৈ যাওঁতে প্ৰথম ভুলটো যেতিয়া আৰম্ভণি কৰিব চেষ্টা কৰে যিটো ছাৰ বাইদেউৱে হওঁক বা শিক্ষক শিক্ষয়িত্ৰী যিবোৰ আমাক শিকাবলৈ যায় তাৰে ওপৰত ভিত্তি কৰি ছবি এটা আঁকিবলৈ দিয়ে সেই ছবিটোৰ ওপৰত আমি কি পদক্ষেপ লওঁ আৰু কিদৰে সেইটো আঁকিম ধ আঁকিবলৈ ধৰোঁ আঁকি পেলাই কি কি ভুল কৰোঁ তাৰ ওপৰতে মই ব বিৱৰণ দি ক'ব বিছাৰিছোঁ যে প্ৰথম ছবি এটা আকিলোঁ যেনেকৈ ধৰক গছ এজোপা আকিছোঁ গছজোপা কালাৰ গছজোপা অঁকাতকৈও অঁকা সেই অঁকা সেই গছজোপাৰ বাহিৰত কালাৰ ক কৰিবলৈ গুচি যায় কালাৰটো নিজে হাতটো অতি সচৰাচৰ মাজেৰে কপিব চেষ্টা কৰে যিটো ৰং কৰোঁতেও কৰোঁ কাৰণ ক'ত কিটো কালাৰ দিব লাগে সেইটোৰ ওপৰত ভিত্তি আমি সেইটো সময়ত ভাবিব নোৱাৰা হৈ যাওঁ লগতে কালাৰ কোনটো কালাৰ কি সেইটোও বুজি নাপাওঁ লগতে ক'ত কি কালাৰ দি ছবিটো কেনেকৈ আঁকিব লাগে প্ৰথম হাতৰ মুদ্ৰা আকৃতি সেইবোৰ নাহেই লগতে আমি জানো যে ছবি এখন আঁকিবলৈ হ'লে অতি নিকৃষ্টভাৱে অতি সহজতে সময় লৈ আঁকিবলগীয়া হয় আৰু প্ৰথম আৰম্ভণিৰ পৰা শেষ যেতিয়ালৈকে আপোনাৰ যেতিয়ালৈকে আপুনি শেষ পজিশ্যন নাপায় এজন আৰ্টিষ্ট বনিবৰ বাবে সেই তেতিয়ালৈকে তেতিয়ালৈকে আৰ্টটো অতি উপযোগী আপুনি কিবা এটা দক্ষতা লাভ কৰিহে আপোনাৰ কিবা এটা মনৰ ভাৱ প্ৰকাশ কৰিহে ছবি এখনত মন দি আঁকিবলৈ চেষ্টা কৰে লগতে মনোযোগ দি যেতিয়া আঁকিব চেষ্টা কৰে সেই ছবিখন অতি শুদ্ধভাৱে ছবিখন প্ৰকাশ নহ'ল বহীখনত লগতে ৰং ৰং পেঞ্চিলে হওঁক বা তাত যিটো আকৃতি দিব বিচাৰে আপোনাৰ মনে যিটো ভাবি পেলাই সেইখন ছবিত আঁকিব বিচাৰে সেইটো প্ৰকাশ কৰিব নোৱাৰে সেইবাবে আপুনি ভাবি ভাবি চেষ্টা ওপৰত চেষ্টা ওপৰত চেষ্টা কৰি কৰি সেইটো পদ্ধতিটো পায়গৈ আৰু সেই ছবিখন প্ৰথমে ভুলকৈ অঁকা হয় কালাৰবোৰ ভুলকৈ দিয়া হয় ৰং পেঞ্চিলবোৰেৰে আৰু লগতে ভুল শুদ্ধ কৰিবলৈ হ'লে আকৌ চেষ্টা কৰিব লাগিব নতুনকৈ ছ ছবি এখন বনাব লাগিব সেই ছবিখন প্ৰথমখনতকে দ্বিতীয়খন ভাল হৈছে নাই সেইটো সাল সলনি কৰি চাব লাগিব নিজকে পৰীক্ষা কৰি চাব লাগিব চেষ্টা কৰি কৰি চাই পেলাই সেই ছবিখন নিজকে চেষ্টা কৰাই চেষ্টা কৰাই কৰাই হাতৰ মুদ্ৰাটো আহি পেলাই সেই ছবিখনত অংগী ভংগীৰে আপোনাৰ যিটো আঁকিব চেষ্টা কৰা সময় প্ৰদান কৰে তাত সেইটো যাতে এটা মূল্যৱান সময় দি পেলাই সেই প্ৰদান কৰে সময়খিনিত আপুনি ভাল এখন ছবি আঁকিব পৰা যায় ছবি আঁকিবলৈ হ'লে আপুনি প্ৰথমে সময় প্ৰদান কৰিব লাগিব আৰ্ষ্টিট বনিবলৈ হ'লে সহজতে কৰিব পৰা কাম নহয় লগতে আৰ্টিষ্ট হ 'বলৈ হ'লে অতি সময়হীনতাৰ সময়শীলতাৰ মাজতে নিজকে দক্ষতাহীনতাৰ মাজতে তাৰ সেই আৰ্টিষ্টৰ কাম অতি মন দি কামটো কৰিব পৰা সহজশীলতা সেই ছবি আঁকি আগবাঢ়ি যাব লাগিব লগতে বিভিন্ন ধৰণৰ ছবি পাব যেনে গছ গছনি পাহাৰ পাত পত্ৰ নদী সাগৰ ডাৱৰ চৰাই চিৰিকতি সেইবোৰ বিভিন্ন ধৰণৰ ছবিত আপুনি প্ৰদৰ্শন লাভ কৰিব লাগিব ছবি বিষয়ে সমালোচনা কৰাটো অতি ভাল কথা লগতে ভালৰ ওপৰত আপুনি যদি কিবা অৰ্হতা লাভ কৰিব পাৰে আৰু কাৰোবাক কিবা এটা ভাল কামত আগবাঢ়ি লৈ যাবলৈ কাৰণে কিবা এটা কামত থাকিব বিচাৰে তেন্তে আপোনাৰ মনৰ ভাৱটো ছবিত প্ৰকাশ কৰিও আপুনি ভাল এজন নিজকে আৰ্টিষ্ট হিচাপে লাভ কৰিব পাৰিব